কালি মই পানীতোলা তিনিআলি কলিয়াৰ দোকানৰপৰা এডাল চাৰ্জাৰ কিনি আনিলোঁ চাৰ্জাৰডাল ইমান ভাল কালি অনাৰ পাছতে ম'বাইলটো চাৰ্জ দিলো চাৰ্জটো বহুত সোনকালেই হ'ল আৰু দামটো বহুত কম আৰু চাৰ্জাৰডাল গৰম নহয় ইমানেই ভাল চাৰ্জাৰডাল মানে ক'বলৈ বাকী নাই